আগতে আমি নাঙল আৰু গৰুৰ সহায়ত হাল বাই খেতি বাতি কৰিছিলোঁ কিন্তু আজিকালি মানুহে নতুন নতুন কিছুমান পদ্ধতি উদ্ভাৱন কৰিছে আৰু এই নতুন পদ্ধতিসমূহ উদ্ভাৱন হোৱাৰ ফলত কম সময়তে অধিক মাটি চহ কৰি অধিক পৰিমাণে খেতি কৰিবলৈ মানুহবোৰ সক্ষম হৈছে আগতে যি গৰু আৰু নাঙলেৰে হাল বাই মাটি চহ কৰা হৈছিলে তাৰ পৰিৱৰ্তে তেতিয়া কি হৈছিলে মানুহে এবিঘা মাটি হাল বাওঁতে দুদিন বা এদিন সময় খৰচ হৈছিলে কিন্তু আজিকালি কি হ'ল ট্ৰেক্টৰৰ সহায়ত হাল বোৱাৰ ফলত একেদিনাই পোন্ধৰ বিছ বিঘা বা তাতকৈ অধিক পৰিমাণে মাটিটো হাল বাব পৰা হৈছে গতিকে কম সময়তে অধিক মাটি চহ কৰিব পৰা হৈছে আৰু আজিকালি কি হৈছে নতুন নতুন বীজ সিঁচা পদ্ধতি ওলাইছে গতিকে আগতে যি মানুহে হাতেৰে বীজসমূহ সিঁচি থাকিবলগা হৈছিলে আজিকালি সেই পদ্ধতিৰ পৰিৱৰ্তে নতুন পদ্ধতিৰ সহায়ত কম সময়তে বা সময় খৰচ নকৰাকৈ হাল বাই গৈ থাকোঁতেও গুটিবোৰ সিঁচি যাব পৰা এটা ব্যৱস্থা হৈছে গতিকে এই ব্যৱস্থাৰ ফলত মানুহৰ সময় অপচয়ৰ পৰা বহু পৰিমানে ৰেহাই পোৱা গৈছে আৰু আজিকালি কি হৈছে নতুন নতুন কিছুমান সাৰ প্ৰয়োগ কৰা হৈছে আগতে মানুহে সাৰৰ কথা বুজিয়ে নাপাইছিল কেৱল গৰুৰ গোবৰ কেইচপৰামান খেতিত প্ৰয়োগ কৰিছিল কিন্তু আজিকালি ইউৰিয়া ছুপাৰ ফচফেট পটাছ বৰাক্স ইত্যাদি অসংখ্য ৰাসায়নিক সাৰ প্ৰয়োগ হোৱাৰ ফলত এই একেডৰা মাটিতে অধিক পৰিমাণে উৎপাদন কৰিবলৈ মানুহ সক্ষম হৈছে তাৰোপৰি খেতিপথাৰত মানুহে কি হৈছে পানীৰ যোগান ধৰাৰ যি জলসিঞ্চনৰ ব্যৱস্থা এই জলসিঞ্চনৰ ব্যৱস্থাৰ যোগেদি খেতিপথাৰ শুকান হ'লেও জলসিঞ্চন কৰি পেনি সেই মাটিডৰা কি হৈছে তিয়াই দিব পৰা ব্যৱস্থা হৈছে ফলত সেই সাৰসমূহ ৰাসায়নিক সাৰসমূহ সোনকালে গলি গৈছে আৰু এই ৰাসায়নিক সাৰসমূহৰ পৰা খেতিয়ে সাৰসমূহ মানে শোষণ কৰি ল'বলৈ সক্ষম হৈছে ফলত খেতি ভাল হৈছে আৰু নতুন নতুন পদ্ধতি ওলোৱাৰ ফলত মানুহে কি হৈছে কম মাটিতে একেডৰা কম মাটিতে বেছি পৰিমাণে খেতি কৰিব পৰা হৈছে কাৰণ একেডৰা মাটিতে আগতে মানুহে যদি এটা বা দুটা খেতি কৰিছিলে আজিকালি তিনিটা খেতি কৰিব পৰা ব্যৱস্থা হৈছে গতিকে এই তিনিটা খেতিৰ ফলত কম মাটিতে অধিক পৰিমাণে উৎপাদন কৰিবলৈ শস্য উৎপাদন কৰিবলৈ মানুহ সক্ষম হৈছে গতিকে মানুহ হৰ সংখ্যা যদি পৃথিৱীত বাঢ়ি গৈছে মাটিৰ পৰিমাণ বাঢ়ি যোৱা নাই যদিও সেই কম মাটিতে সৰহ পৰিমাণে মানুহে শস্য উৎপাদন কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ সুবিধাবোৰ হৈছে